মই নাচৰ ৰিলছ শ্বৰ্টছ এইবোৰ চাই বহুতেই ভাল পাওঁ সকলোৱা ভাল লাগে তাৰ ভিতৰতে পাখী ৰাজবংশী চাই তেওঁৰ ভাগৰ চাই বহুত ভাল লাগে তেওঁ বহুত কষ্ট কৰি উঠা হয় তেওঁ প্ৰথমেই টিকট'ক যেতিয়া আৰম্ভ হৈছিল সেই টিকট'কত মই তেওঁৰ ৰিলছ দেখিছিলোঁ টিকট'ক তাৰপিছতে টিকট'কতে তেওঁক দেখি থাকোঁ তেওঁৰ ইউটিউব চেনেলো তেতিয়ালৈকে আছিলে নতুনকৈ এটা খুলিছিলে সেই ইউটিউব চেনেলটোত তেওঁ ইমান ভিডিঅ' আপল'ড কৰা নাছিলে বেছিভাগ টিকট'কত তেতিয়া টিকট'কটো উলাইছিলে টিকট'কত কৰে তাৰপিছতে টিকট'কটো যেতিয়া বন্ধ হ'ল তেতিয়া মই তেওঁক ইষ্টাগ্ৰামত ৰিলছত দেখা পালোঁ তেওঁৰ ৰিলছবোৰ খুবেই চাওঁ খুবেই ভাল লাগে সুন্দৰভাৱে তেওঁ নৃত্য কৰে সেইবাবে চাই তেওঁক বহুত ভাল লাগে তেওঁ বহুত কষ্ট কৰি উঠা ছোৱালী হয় তাৰপিছতে তেওঁক মই ইউটিউবত ভ্লগ ষ্টাৰ্ট কৰিবলৈ ল'লে সেই ইউটিউবত তেওঁক বহুত ভাল ভাল ইউটিউবাৰৰ লগতো তেওঁ ভ্লগ বনায় এনেকৈ কৰিয়ে তেওঁক দেখি দেখি এতিয়া তেওঁ বহুতো জনপ্ৰিয় শিল্পী নৃত্য সকলোৰে লগতে তেওঁ ভিডিঅ' বনায় বহুত সুন্দৰভাৱে নৃত্যও কৰে বহুত ভালো লাগে চাই এতিয়া পুৰা তেওঁ অলপ

বহুত ফেমাছো হয়